হয় মই টাউনৰ বাৰু ৰেডিঅ' টাইমছত কথা মানে দোকানখনলৈ ফোন কৰিছিলোঁ হয়নে এইখন হয় মোৰ মানে ম'বাইল ফোনৰ স্ক্ৰীণখন ভাঙিছিল মই ভাল কৰিব দিছিলোঁ এতিয়া মানে ভাল হ'লনে বাৰু সুধিব বিচাৰিছিলোঁ মই মোৰ পকো চি থ্ৰী টেম্পাৰটো টেম্পাৰটোৱে হৈছে আৰু কিমান দাম পৰিব কেনেকুৱা কি অকণমান কওকচোন টেম্পাৰ ডিচপ্লে দুইটাতে চেক কৰিছে নেকি হয় এই কিমানমান পৰিবগৈ অঁ হয় মই দিছিলোঁ আপুনি চাব চাবচোন আৰু বেলেগ কিবা তেনেকুৱা মডেল আহিব আহে নেকি কওকচোন এনেকুৱা হয় অঁ হয় অঁ মোৰ এতিয়া এইটো ভাল হ'বনে বাৰু অঁ তে কেতিয়া মানে আহিব কেতিয়া মানে নিব পাৰিম মই হয় হয় অঁ ঠিক আছে হ'ব দিয়ক